ঐ জাননে মই এযোৰ আজি এযোৰ কাণফুলি আনিলোঁ বহুত ধুনীয়া কাণফুলি বৰ বেছি দামো লোৱা নাই মাত্ৰ তি দুশ টকা লৈছে কিন্তু কাণফুলিযোৰ বহুত ধুনীয়া ইমান মানে কম দামত ইমান ধুনীয়া কাণফুলি পাইছোঁ ন' মানে কি ক'ম কাণফুলিযোৰ দেখাত হেভি যেন লাগে কিন্তু পিন্ধিবলৈ খুব খুবেই আৰাম কাণফুলিযোৰ আৰু কাণফুলিযোৰ মানে সকলো ধৰণৰ আউটফিটৰ লগত মেট্ছ হয় ট্ৰেডিশ্বনেল হওক বা বা যিকোনো আমি কাপোৰ কিয় নিপিন্ধো সকলোৰে মানে সব কাপোৰৰ লগতে মিলি যায় কাণফুলিযোৰ বহুত ধুনীয়া কাণফুলি আৰু কি ক'ম ইমান কম দামত মানে ইমান কম দামত ইমান ধুনীয়া কাণফুলি এযোৰ পাইছোঁ নহয় কি ক'ম মোৰ মানে বহুত ভাল লাগি গৈছে মোৰ কাণফুলি ল'বলৈ তেনেকুৱাকৈ মন নাছিল কিন্তু আজি হঠাৎ দেখি কিনি ভাল লাগি গ'ল লৈ ল'লোঁ কিন্তু বহুত ধুনীয়া মই ভবা নাছিলোঁ ইমান মানে কম দামত যে ইমান ধুনীয়া কাণফুলি এযোৰ পাম সঁচাকৈ বহুত বেছিয়েই ধুনীয়া কাণফুলিযোৰ মানে পিন্ধিও বহুত আৰাম লাগে মানে থকা যেন নালাগে দেখাত কিন্তু হেভি যেন লাগে কাণফুলিযোৰ কিন্তু কাণত পিন্ধাৰ পিছত মানে বেছি হেভি নহয় বহুত মানে লাইট মানে কম ওজনৰ হয়